অঁ মই গুৱাহাটীলৈ যাম বুলিছিলোঁ টিকেট কাটিবলৈ ছটামান মানুহ যাব জানো কেইটা বজাত ছয় সাতটামান বজাতে টিকেট কৰিবা অঁ ছটা মানুহত কিমানকৈ হয় আৰু এশ টকামানকৈ ছটাত কাটিবা টিকেট কাটিলে আমি নটামান বজাত পামগৈ আৰু

আৰু কি কৰিম আৰু পইচাটো যোগাৰ কৰি পেলাই ট্ৰেইনত যাবলৈ গোটেই মানুহকেইটা ময়ে দিম আৰু এশ ন এশ টকামানকৈ দিব লাগিব গধূলি যাম ফুৰিব লাগিব ফুৰিব লাগিব টিকেট কাটি ফুৰিবলৈহে যাম আৰু ময়ে দিম আৰু বজাৰ কৰিব লাগিব আৰু গুৱাহাটীলৈ গ'লে আৰু গুৱাহাটী চহৰ চাই পেলাই বস্তু বজাৰ কৰিব লাগিব গুৱাহাটীলৈ আহি পেলাই আৰু চিৰিয়াখানা তিৰিয়াখানা চাব লাগিব ভাবিছোঁ আকৌ সব কৰি থৈ আহিব লাগিব গ'লে ওলাই যাম